অসমৰ স্থানীয় ব্যৱসায় বুলি ক'লে আমাৰ মাজুলীত বিশেষকৈ মুখাশিল্পৰ কথা ক'ব পাৰি মুখা শিল্পই বৰ্তমান দৃশ্যত এক স্থান লাভ কৰিবলৈ সক্ষম হৈছে মুখা শিল্পই আমাৰ মাজুলীৰ চামগুৰি সত্ৰ মুখাশিল্প গোটেই বিশ্বতে বিখ্যাত হৈ পৰিছে আমাৰ এটা উদ্যোগ সৃষ্টি হৈছে বুলি ক'ব লাগিব মুখা শিল্পৰ চামগুৰি সত্ৰই এক উদ্যোগ সৃষ্টি কৰিছে ইয়াৰ থলুৱা ল'ৰা ছোৱালীবিলাকৰ হতুৱাই মুখা প্ৰস্তুত কৰিবলৈ তেওঁলোকক শিকাইছে শিকাই শিকাই মেলাই তেওঁলোকৰ দ্বাৰা মুখা প্ৰস্তুত কৰে আৰু সেই মুখা বাহিৰলৈ পঠায় আৰু প্ৰতিযোগীতাত অংশগ্ৰহণ বুলি ক'লে আমাৰ বাণিজ্যিক মেলাসমূহত কিছুমান প্ৰতিযোগীতা পাতে সেই প্ৰতিযোগীতাবিলাকত অংশগ্ৰহণ কৰা দেখা যায় কিন্তু খুব কম সংখ্যকেহে প্ৰতিযোগীতাত অংশগ্ৰহণ কৰে বাকী ইভাগে বাহিৰলৈ বেপাৰৰ ক্ষেত্ৰত বাণিজ্যিকভাৱে ব্যৱসায়িকভাৱে বাহিৰলৈ মুখাসমূহ পঠায় আৰু তেনেকৈ বিক্ৰী কৰে আৰু বিক্ৰী কৰি স্বাৱলম্বী হ'ব হৈছে বুলি ক'ব লাগিব ইয়াৰ পিছতে আমি ক'ব পাৰোঁ তাঁতশিল্পৰ কথা তাঁতশিল্পই অসমৰ তাঁতশিল্প গোটেই বিশ্বতে বিখ্যাত ইয়াৰ শিপিনীসকলে তাঁতত সপোন ৰচে বুলি কয় ইয়াৰ মুগা শিল্প মুগা পাট পাটৰ কাপোৰ প্ৰস্তুত কৰি বাহিৰলৈ পঠায় আৰু সেইসমূহ বাণিজ্যিক মেলাসমূহত বিক্ৰী কৰে বিভিন্ন ধৰণৰ বাণিজ্যিক মেলা হয় অসমত যেতিয়াই প্ৰায় বাণিজ্য়িক মেলাসমূহত প্ৰতিযোগীতা পাতে আৰু সেই প্ৰতিযোগীতাতো অংশগ্ৰহণ কৰা দেখা যায় আমাৰ শিপিনীসকলে প্ৰস্তুত কৰা হাতেৰে নিজেই প্ৰস্তুত কৰা মাটিশালত প্ৰস্তুত কৰা কাপোৰ বিক্ৰী কৰি স্বাৱলম্বী হ'ব খুজিছে পাৰে আৰু হোৱা দেখা গৈছে শিপিনীসকলে কাপোৰ প্ৰস্তুত কৰি অসমৰ লগতে অসমৰ বাহিৰলৈ আপোনাৰ বিশ্বৰ আন আন দেশলৈও পঠিওৱা দেখা গৈছে আৰু তেখেতসকলে তেওঁলোকে তেনেকৈয়ে স্বাৱলম্বী হ'ব পাৰিছে ইয়াৰ পিছতে আমি খাদ্য সম্ভাৰৰ কথা ক'ব পাৰোঁ খাদ্য খাদ্য তালিকাৰ আচাৰ ব্যৱ আচাৰ প্ৰস্তুত কৰে আমাৰ মহিলাসকলে ঘৰতে আচাৰ প্ৰস্তুত কৰি বাণিজ্যিকভাৱে সফল হৈছে আৰু এই আচাৰ আচাৰে গোটেই বিশ্বত এক স্থান লাভ কৰিছে বুলি ক'ব লাগিব অসমত থলুৱা জলফাই আম নেমু টেঙা এনেধৰণৰ কিছুমান ফল মূলৰ পৰা পাচলিৰ পৰা আচাৰ প্ৰস্তুত কৰি ঘৰতে ঘৰতে প্ৰস্তুত কৰি বাণিজ্যিক মেলাসমূহত বিশেষভাৱে দেখা যায় ঘৰত প্ৰস্তুত কৰা আচাৰে গোটেই অসমত বিক্ৰী হয় গোটেই বাহিৰৰ অসমৰ বাহিৰলৈও যোৱা দেখা যায় এনেধৰণে আৰু বিশেষভাৱে প্ৰতিযোগীতা বুলি ক'লে আমাৰ ইয়াত বাণিজ্যিক মেলাসমূহত প্ৰতিযোগীতা পাতে আৰু সেইবিলাকতে অংশগ্ৰহণ কৰা দেখা যায় বাকী আমাৰ ইয়াত তেনেদৰে প্ৰতিযোগীতা সাধাৰণতে নহয় সেয়েহে প্ৰতিযোগীতাত আমাৰ বিশেষ অংশগ্ৰহণ কৰা দেখা নাযায় অসমৰ এনেকুৱা স্থানীয় ব্যৱসায় ব্যৱসায়বিলাকে এটা উদ্যোগ সৃষ্টি কৰা দেখা যায়

বাঁহ বেতৰ সঁজুলি বাঁহ বেতৰ সঁজুলিৰে খৰাহী ডলা চালনী এনেকৈ প্ৰস্তুত কৰি অসমৰ বাহিৰলৈ পঠিওৱা দেখা যায় সেইসমূহ প্ৰস্তুত কৰি গোটেই বিশ্বত এক বজাৰ দখল কৰিবলৈ সক্ষম হৈছে আমাৰ থলুৱা ব্যৱসায়ীসকলে এই থলুৱা ব্যৱসায়ী ব্যৱসায়সমূহে বজাৰত চাহিদা লাভ কৰিবলৈ সক্ষম হৈছে বিশেষকৈ বাঁহ বেঁতৰ সঁজুলিসমূহ ডলা চালনি এইসমূহ বস্তু বৰ্তমানে এক বিশেষ স্থান লাভ কৰিছে প্ৰতিযোগীতা বুলি ক'লে আমাৰ সাধাৰণতে ইয়াত বৰ বিশেষ প্ৰতিযোগীতা দেখা নাযায় সেয়েহে প্ৰতিযোগীতাৰ কথা বৰ বিশেষ ক'ব নোৱাৰিম কিন্তু বাণিজ্যিকভাৱে সফল হোৱা দেখা যায় প্ৰত্যেকটো বস্তুতেই গুৰুত্ব সহকাৰে যেতিয়া আমাৰ ব্যৱসায়ীসকলে কাম কৰে কিন্তু বৰ্তমান সময়ত কিছুমান অসাধু বেপাৰ বেপাৰী সৃষ্টি হৈছে যিসকলৰ বাবে আমাৰ থলুৱা ব্যৱসায়ী মূল ব্যৱসায়ীসকল যিসকলে প্ৰস্তুত ঘৰতে নিজেই প্ৰস্তুত কৰে তেওঁলোকৰ লাভটো কম দেখা যায় কিয়নো মাজত মাজত এচাম মানুহ এনেদৰে সোমাই পৰে যিচাম মানুহে যিসকলে প্ৰস্তুত কৰে তেওঁলোকৰ পৰা কিনি কম দামত কিনি আনি তেওঁলোকে সৰহ দামত বিক্ৰী কৰি লাভটো বেছিকৈ খাব বিচাৰে যাৰ ফলত আমাৰ যিসকলে প্ৰস্তুত কৰি নিজে বিক্ৰী কৰে সেই মানুহখিনি কাম কৰা এৰি দিব এৰি দিছে মানে বিশেষকৈ সেয়েহে এনে কাম নকৰিবলৈ কওঁ এইবোৰ কাম কৰিলে আমাৰ থলুৱা ব্যৱসায়ীসকল মৰি যাব তেওঁলোকে এনেধৰণেই ব্যৱসায় কৰি দুবেলা দুমুঠি ভাতৰ ভাত মুকলি কৰিছে সেয়েহে এই ধৰণৰ কাম কামৰ পৰা মাজৰ যি চাম মানুহ আছে সেই চাম মানুহ আঁতৰি প্ৰত্য়ক্ষভাৱে বেপাৰ কৰিব পালে ব্যৱসায়ীসকল বিশেষ উন্নতি কৰিব পাৰিব সেয়েহে অসমৰ থলুৱা ব্যৱসায়ীসকলক কওঁ তেওঁলোকে যাতে এই মধ্য মধ্য মাজৰ মানুহখিনি বেচা কিনা নকৰি ডাইৰেক্ট তেওঁলোকে প্ৰত্যক্ষভাৱে বেপাৰৰ লগত জড়িত হ'ব পাৰে

এইধৰণে কৰিলে নিজৰো লাভ হ'ব আৰু যিসকলে কিনিব তেওঁলোকৰো ডাইৰেক্ট বস্তুটো যেতিয়া পাব তেওঁলোকেও লাভ হয় তেওঁলোকৰো লাভ হ'ব মাজুলীৰ আৰু এ আৰু এবিধ শিল্প দেখা যায় আউনিআটী সত্ৰত বেঁতৰ বিচনী এই বেঁতৰ বিচনী গোটেই বিশ্বত বিখ্যাত এই বেঁতৰ বিচনীয়ে এক উদ্যোগ সৃষ্টি কৰিছে আউনীআটী সত্ৰত সত্ৰৰ যিসকল শিষ্য থাকে ভকত থাকে তেওঁলোকে নিজে প্ৰস্তুত কৰে বেঁত বেঁতৰ বিচনী আৰু সেই বেঁতৰ বিচনীয়ে এখন বজাৰ দখল কৰিবলৈও সক্ষম হৈছে এই ধৰণৰ এই ধৰণৰ ব্যৱসায়সমূহে অসমৰ লোকসকলক স্বাৱলম্বী কৰাত সহায় কৰিছে আৰু আমাৰ এইসমূহৰ ব্যৱসায়ৰ উপৰিও খাদ্যৰ যিসমূহ আমাৰ পশুপালন আছে মীন পালন পশুপালন এনেধৰণৰ কাম কৰিও আমাৰ ব্যৱসায়ীসকল স্বাৱলম্বী হ'ব পাৰিছে আমাৰ ইয়াত দেখা যায় আমাৰ যিহেতু সত্ৰ নগৰী সেয়েহে বিশেষকৈ বৰ বেছি গাহৰি বা পশুপালন এনেধৰণৰ দেখা নাযায় হ'লেও আমাৰ ইয়াত মিচিং জনজাতীয় লোকসকলে তেওঁলোকে গাহৰি পালন কৰি স্বাৱলম্বী হোৱা দেখা যায় গৰু গৰু ছাগলী পালন কৰি গৰু পশু পশুধন বিক্ৰী কৰিও আমাৰ থলুৱা ব্যৱসায়ীসকল স্বাৱলম্বী হোৱা দেখা যায় এই ধৰণে বিশেষকৈ আমাৰ ইয়াত আৰু এটা বস্তু দেখা যায় পুখুৰী পুখুৰী ডাঙৰ ডাঙৰ পুখুৰী খন্দা আৰু সেই পুখুৰীত মীন পালন কৰি চৰকাৰেও ইয়াৰ এই ক্ষেত্ৰত কিছু পদক্ষেপ লোৱা দেখা যায় মিল পাল মীন পালন কৰিবৰ কাৰণে এক ঋণ প্ৰদান কৰে সেই ঋণৰ জৰিয়তে আমাৰ থলুৱা লোকসকল লোকসকলে মীন পালন কৰি স্বাৱলম্বী হোৱা দেখা যায় এখন বজাৰ দখল কৰিবলৈ সক্ষম আছে মিল মীন পালনৰ জৰিয়তে এই ধৰণৰ ব্যৱসায়ে অসমক অসমৰ থলুৱা ব্যৱসায়ীসকলক উন্নতিৰ পথে লৈ গৈছে ভৱিষ্যতে এই ধৰণৰ এই ধৰণৰ ব্যৱসায় যাতে এক ডাঙৰ উদ্যোগ সৃষ্টি কৰে তাৰ বাবে আশা ৰাখিছোঁ ময়ো ব্যৱসায় বস্তুটো ভাল পাওঁ আৰু ব্যৱসায় মানুহক কাৰো তলতীয়া নকৰে সেয়েহে থলুৱা যিসমূহ ব্যৱসায় আছে আমাৰ থলুৱা যিসকল ব্যৱসায়ীয়ে ব্যৱসায় কৰি আছে তেওঁলোকৰ লগত ময়ো সহযোগ কৰি ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু তেনেধৰণৰ ব্যৱসায় মই ভাবিছোঁ ময়ো মীন পালন কৰিম পশুপালন কৰিম এই ধৰণৰ পশুধন পশুপালন আৰু মিল পালন কৰি ময়ো স্বাৱলম্বীতাৰ দিশে আগুৱাবলৈ চেষ্টা কৰিম সৰুকৈ এখন ফাৰ্ম খুলিছোঁ মই ফাৰ্মখন আপোনাৰ ব্ৰইলাৰ ফাৰ্ম এই ব্ৰইলাৰ ফাৰ্মতে বৰ্তমান মোৰ চাৰিশ ব্ৰইলাৰ আছে এই ব্ৰইলাৰে মই ডেইলি আপোনাৰ পাঁচশৰ পৰা এহেজাৰ টকা ইনকাম কৰোঁ এই পইচাসমূহ এনেধৰণে ব্যৱসায় কৰি মই বৰ্তমান চলি আছোঁ বেপাৰ বাণিজ্য কৰি স্বাৱলম্বী হোৱা বেপাৰ বাণিজ্য স্বাৱলম্বী কৰে থলুৱা ব্যৱসায়ীসকলক বিশেষকৈ থলুৱা সামগ্ৰীসমূহৰ দ্বাৰা থলুৱাও আমাৰ অসমত যিসমূহ বস্তু সততে পায় সেইসমূহেদি আমি ব্যৱসায় কৰিব লাগে আৰু এইখিনি কৰি আমি স্বাৱলম্বী হ'ব লাগিব বুলি ভাবোঁ